অঁ এই ধেমাজি বুক ষ্ট'ৰ দোকানখন হয়নে বাাৰু অঁ এই আমাৰ স্কুলৰ খেল ধেমালি পাতিব লৈছোঁ অঁ তাৰ অকণমান কিতাপ কেইখনমান প্ৰয়োজন হৈছে কেনেধৰণৰ মানে এনে খেলৰ বিষয়ে কিছুমান তাৰছত আকৌ এনে কুইজৰ বিষয়ে তেনেকুৱা কিতাপ কেইখনমান অলপ হেৰি হৈছে আপুনি দিব আনি দিব পাৰিব নি বাৰু অঁ চৈধ্য নৱেম্বৰতে হেৰি পতা হ'ব চৈধ্য নৱেম্বৰ নৱেম্বৰ দিনাখনি আমি নহ'লে অঁ অঁ ঠিক আছে আমি নহয় অঁ আমি নহ'লে দুগৰাকীমান গৈ পেলাই কিতাপকেইখন লৈ আহিবগৈ লাগিব হ'ব দিয়ক

কাঠ পেঞ্চিল এনেই ধৰি লওক কাঠ পেঞ্চিল ৰাবাৰ পেঞ্চিল অঁ অঁ হ'ব দিয়ক ঠিক আছে